অঁ ভাইটি অঁ কি কি লাগিছিলে কি মাছ লাগিব অঁ কি কি মাছ লাগিব চা ইয়াত গৰৈ আছে চেঙেলি আছে মাগুৰ অঁ চাই লওকচোন বাৰু এইকেইটা এইকেইটা এইকেইটা লোকেল একদম ফ্ৰেছ মাল আছে এই আজি আজি ধৰা এই মানে বেছি হেৰি কৰিব নোৱাৰি নহয় বেছি আগৰ মাছ বিকিব নোৱাৰি গেলি যায় অঁ কি মাছ নিব আৰু অঁ কি নিব কি মাছ নিব এইটো আছে গৰৈ আছে কাৱৈ আছে ৰৌ মিৰিকা লোকেলটো ইমান পতকৈ নাপায় লোকেল মাছবিলাক পাব বাৰু ৰ'ব অকণমান পিছত আহি যাব বাৰু অঁ ভালেই বাৰু মোৰ ইয়াত মাছ এয়া আহিছে বাৰু ৰ'ব এইখিনি চাই লওকচোন বাৰু আপুনি এয়া চাওক আপুনি চাই লওক মাছখিনি কেনেকুৱা ফ্ৰেছ মাছ একদম আপুনি লৈ চাওক অঁ মোক আপুনি এতিয়া কেজিটো লোকেল মাছ যেতিয়া অকণমান ভৰিব আৰু দুশ আশী টকা কেজি দেই বাৰু সেইটো মিলাম বাৰু তিনি কেজি ল'ব যেতিয়া কিবা এটা আপুনি বাৰু চাওকচোন বাৰু মাছটো

অঁ দামটো কমাই দিম বাৰু নাই নাই কাটি নিদিওঁ আপুনি আপুনি নিজে কাটি ল'ব সৰু মা ইমান হেৰি মাছ নহয় নহয় আপুনি কাটি ল'ব আপুনি কাটি ল'ব তেনেকৈ হ'লে বাৰু কাটি দিব পাৰি বাৰু তেতিয়া দিয়ক কাটি দিওঁ পেটুটো লৈ যাব নেকি অঁ পেটুটো লৈ যাব নেকি পেটু মাছৰ পেটুটো লৈ যাব অঁ অঁ অঁ অঁ অঁ দি দিছোঁ অঁ পইচা এইফালে তিনি কেজি বাৰু আপুনি দুশ আশী দিব নালাগে আঢ়ৈশকৈ দিব পাঁচশ সাতশ সাতশ স পঞ্চাছ টকা দিয়ক ঠিক আছে দিয়ক ঠিক আছে হ'ব